কিতাপ পঢ়াৰ অভ্যাসটো আচলতে খুব কম সময়ৰ পৰাই মানে বয়স হিচাপে খুব কম বয়সৰ পৰাই বুলি ক'ব লাগিব আগতে যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া বন্ধু বান্ধৱীৰ পৰা বিভিন্ন ধৰণৰ কিতাপ ধাৰলৈ আনি আচলতে পঢ়িছিলোঁ তেনে এখন কিতাপ আছিল অসমীয়া সাহিত্যৰ এজন অন্যতম কাণ্ডাৰী বুলিয়েই ক'ব লাগিব চিন্তাবিদ হোমেন বৰগোহাঁঞিৰ দ্বাৰা ৰচিত সাউদৰ পুতেকে নাও মেলি যায় উপন্যাসখন খুব এখন সৰু উপন্যাস আচলতে লেখকে নিজে এইখন কৈশোৰ যিসকল আছে কৈশোৰৰ বাবে লিখা এখন উপন্যাস বুলি এখনৰ কথা আচলতে কৈছিল উপন্যাসখনত পটভূমি হিচাপে দেখুৱাইছে যে এটা সৰু ল'ৰাই তাৰ নিজৰ জীৱনটোক আচলতে আচলতে আমি সৰু হৈ থাকোঁতে নিজৰ জীৱনৰ সম্পৰ্কে কোনো ধৰণৰ অনুভৱ কৰিবলৈ কেতিয়াৰ পৰা আৰম্ভ কৰোঁ জীৱন সম্পৰ্কে এই উপন্যাসখনত আচলতে লেখকে জীৱন সম্পৰ্কে যে এটা শিশুৱে কেতিয়া নিজকে এখন এই পৃথিৱীৰ বাসিন্দা এই পৃথিৱীৰ সৈতে নিজৰ সম্পৰ্কৰ কথা যেতিয়া অনুভৱ কৰে সেই অনুভৱৰ পৰৱৰ্তীকালত নিজকে কেনেকৈ চায় এই কথাবোৰ আচলতে উপন্যাসখনত আছে খুব কম সময়ত খুব কম বয়সত উপন্যাসখন পঢ়া সেইবাবে উপন্যাসখনৰ প্ৰতি এটা মোৰ খুব মৰমো আছে উপন্যাসখনে দেখুৱাইছিলে যে এটা শিশুৱে কৈছোঁৱে কিছুসময়ৰ আগতে যে নিজকেই এই পৃথিৱীৰ বাসিন্দা বুলি অনুভৱ কৰাৰ পৰৱৰ্তী কাল বা যেতিয়া অনুভৱ কৰে যে হয় মই পৃথিৱীৰ এজন মানুহ পৃথিৱীৰ বাবে মই কিবা কৰিব লাগিব মোৰ ভয় লগা দোষ লগা হাঁহি উঠা এই সকলো কথাৰ আচলতে পৃথিৱীৰ সৈতে সম্পৰ্ক আছে এনেধৰণৰ প্ৰসংগবোৰ এই উপন্যাসখনত আছে এটা সৰু ল'ৰা ল'ৰাটোৰ নাম বাপুকণ আৰু বাপুকণে পৃথিৱী সম্পৰ্কে যিসমূহ যিবোৰ দেখিছে পৃথিৱীখনক যেনেকৈ দেখিছে তাৰপৰা কি শিক্ষা পাইছে এই কথাবোৰ আচলতে উপন্যাসখনত আছে মোৰ ভাল লগা মোৰ চিন্তাৰ উদ্বেগ কৰিব পৰা এটা প্ৰসংগ আছিল উপন্যাসখনত যে বাপুকণে এটা লাইব্ৰেৰী প্ৰতিষ্ঠা কৰে তাহাঁতৰ সিঁহতৰ গাঁওখনত লাইব্ৰেৰী প্ৰতিষ্ঠা কৰে আৰু প্ৰতিষ্ঠা কৰি পেলাই যে বিভিন্ন ধৰণৰ কিতাপ সংগ্ৰহ কৰে সি বিভিন্ন কিতাপবোৰ পঢ়ে কিতাপৰ যোগেদি লাভ কৰা পৃথিৱীখন কিতাপেও কিতাপে দেখুৱাই দিয়া পৃথিৱীখন সি আচলতে চাব খোঁজে এই আমি পৃথিৱীৰ এটা অংশ বুলি অনুভৱ কৰা কৰাৰ ক্ষেত্ৰত কিতাপৰ যিটো ভূমিকা থাকে মোক আচলতে সেই কথাটোৱেই আচলতে বিভিন্ন ধৰণেই মোক সহায় কৰিছিল বুলি মই অনুভৱ কৰোঁ আৰু মোক সেই চিন্তাৰ বাট দেখুৱাইছিলে যে মানে কিতাপ পঢ়ি আমি পৃথিৱীৰ কথা জানিব পাৰোঁ কিতাপ পঢ়াটো এটা অত্যন্ত ভাল অভ্যাস আৰু এই অভ্যাসে আচলতে মানুহক কি কৰিব পাৰে যে আমি কিতাপৰ যোগেদি পৃথিৱীৰ কথা জানিলোঁ ঠিক আছে জনাৰ লগতে আমি অনুভৱ কৰোঁ যে পৃথিৱীখনক এনেধৰণে চাব পাৰি এই বাপুকণে আচলতে নিজৰ সৰু হৈ থাকোঁতে এটা তাৰ বন্ধু বন্ধুৰ লগত খুব খুব অন্তৰংগ তাৰ লগতে কেঁচা আম খাবলৈ যায় কেঁচা আম পাৰি খায় হা এইবিলাক আচলতে উপন্যাসখনত আছিলে কিন্তু সি যেতিয়া কিতাপ পঢ়া মানুহৰ তাৰ স্কুলখন সলনি হ'ল তাৰ যোগেদি সি লাভ কৰিলে মানে কিতাপ পঢ়া মানুহৰ এখন জগত সেই জগতখন লাভ কৰাৰ লগে লগে সি দেখিলে যে আচলতে সেই যি শৈশৱত সেই কেঁচা আম খাবলৈ যোৱা লগৰটো গৰমৰ দুপৰীয়া বেলা ঘৰত নেথাকি বাহিৰলৈ ওলাই গৈ আম খোৱা জলফাই খোৱা বা এনেধৰণৰ খোৱাবিলাকৰ লগতে দেখি থকা পৃথিৱীখন আৰু কিতাপেই পৃথি দেখুওৱাই দিয়া পৃথিৱীখন আচলতে সম্পূৰ্ণ বেলেগ আৰু তেতিয়া বাপুকণে কি হ'ল এই যেতিয়া কিতাপ পঢ়া জগতৰ মানুহবোৰ লগ পালে লগ পাই পেলাই সি সেই যি পুৰণা তাৰ জগতখন এই কেঁচা আম খোৱা জলফাই খোৱা বগৰী খোৱা কিবা এই পংপঙাই ফুৰা জীৱনটো সি আচলতে বৈচিত্ৰ বিচাৰি নোপোৱা হ'ল কিতাপৰ মাজতেহে আচলতে সি বিভিন্ন বৈচিত্ৰ বিচাৰি পোৱা হ'ল আৰু ইয়ে আচলতে মোক চিন্তাৰ জগতত বিশেষভাৱে প্ৰভাৱ পেলাইছিলে বুলি মই অনুভৱ কৰোঁ এইখিনিতে মই আৰু এখন কিতাপৰ কথা ক'ব খুজিম সেইখন হৈছে লক্ষ্মীনন্দন বৰাৰ ৰচিত উপন্যাস সেহি সব্যসাচী এই উপন্যাসখনত আচলতে মাজুলীৰ গড়মূৰ সত্ৰৰ এজন সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী এই পীতাম্বৰ দেৱগোস্বামীৰ জীৱনীমূলক উপন্যাস এই উপন্যাসখনত আচলতে ঔপন্যাসিকে ধৰ্মীয় যিটো চিন্তা সেইটো উপন্যাসিকতকৈও যি মূল চৰিত্ৰ আচলতে পীতাম্বৰ দেৱগোস্বামী তেওঁৰ জীৱনৰ সৈতে মানে প্ৰযোজ্য কিন্তু লেখকে যিহে মই যিহেতু লেখকক উপন্যাসৰ চৰিত্ৰটোৰ সঁচা জীৱনটো নহয় উপন্যাসখনৰ যোগেদিহে আচলতে জীৱনটো দেখিছোঁ গতিকে মই সেই উপন্যাসৰ জীৱনটোৰ কথাহে ক'ব খুজিছোঁ যে আচলতে তেওঁ দেখুৱাইছে যে ধৰ্ম ধৰ্ম বোলা বস্তুটোত কেনেধৰণে বিভিন্ন মানে দৃষ্টিকোণৰ পৰা চাব পাৰি ধৰ্ম কেৱল ঈশ্বৰ উপাসনাৰ মাধ্যম কৰাৰ লগতে মানৱ সেৱাৰ মাধ্যম হিচাপে ধৰ্মক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি এই কথাবোৰ আচলতে সেই উপন্যাসখনত আছে এই দুখন কিতাপৰ কথাই আচলতে মোৰ চিন্তাত প্ৰভাৱ পেলোৱা সাহিত্য হিচাপে এই প্ৰসংগত ক'ব বিচাৰিম